মই মোৰ বাগিচাত কিছুমান বহুখিনিয়েই উদ্ভিদ ফল ফুল লগাইছো আৰু আপোনাৰ কিছুমান ঔষধি উদ্ভিদ লগা লগাবৰ মন আছে আৰু লগাইছোও বহুখিনি আপোনাৰ আজিকালি বহুখিনি ঔষধি উদ্ভিদ হওক বা গছ গছনিয়ে হওক বিলুপ্ত হৈছে ঔষধি উদ্ভিদখিনি আজিকালি প্ৰজন্মই প্ৰায়খিনি চিনিও নাপায় আৰু আপোনাৰ চিনিবলে আচলতে চেষ্টাও নকৰে সেইখিনি ঔষধি উদ্ভিদ এনেকুৱা কিছুমান আমাৰ ঔষধি উদ্ভিদ আছে যিখিনি আমি অলাগতিয়াল বুলি ভাবো সেইখিনি মানে মোৰ আপোনাৰ স সংগ্ৰহ কৰাৰ ইচ্ছা আছে আৰু বহুখিনি কৰা কৰাও হৈছে অলৰেডি আপোনাৰ এনেকুৱা কিছুমান উদ্ভিদ আছে যিবোৰ উদ্ভিদৰ বহু বিভিন্ন ধৰণৰ বেমাৰৰ কাৰণে ভাল বিভিন্ন ধৰণৰ গুণাগুণ আছে সেইবোৰ কথা আমি গমেই নাপাও যিবোৰ উদ্ভিদ আমি অলাগতিয়াল বুলি আপোনাৰ বাগিচাৰ পৰাই হওক বা বাৰীৰ চুকে কোণৰ চুকৰ কোণৰ পৰাই হওক আমি উঘ অদৰকাৰী বুলি উ উঘালি পেলাই দিওঁ আৱৰ্জনা বুলি আপোনাৰ ছিঙি পেলাওঁ সেইবিলাকে আপোনাৰ বহুতো প্ৰয়োজনীয় বা দৰকাৰী সেইখিনি আচলতে সংগ্ৰহ কৰি ৰাখিব লাগে বিভিন্ন বেমাৰ আজাৰত প্ৰয়োজন বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ মানে কামত প্ৰয়োজন হয় আৰু উদ্ভিদবিলাক আপোনাৰ বিশেষকৈ শাকজাতীয় উদ্ভিদবিলাক সেইবিলাক বিভিন্ন ধৰণে আপোনাৰ খাবও পাৰি আমি সেইবিলাক মানে অদৰকাৰী বুলি আমি কেতিয়াও তাক ছিঙি নানো বা বুটলি নানো খাবৰ কাৰণে যেতিয়া এটা বেমাৰ বেমাৰত প্ৰয়োজন বুলি কোনোবাই কয় তেতিয়াহে আমি তাৰ মূল্যটো বুজি পাওঁ তেনেকৈ হওক জেতুকা জেতুকাটো আপোনাৰ চুলিৰ কাৰণে বহু ধৰণৰ উপকাৰী চুলি পকা সমস্যাত পৰা হেৰি কৰা সমস্যাত লগোৱা হয় উফি আৰু জেতুকাটো ধৰি লওক এতিয়া বিহুত হাতত বা নখত লগোৱা হয় নখৰ কাৰণে জেতুকাটো বহুতো উপযোগী নখৰ বেমাৰ আজাৰৰ কাৰণে আৰু বিহুত জেতুকা নল'লে আমাৰ অসমীয়াৰ কৰণে কিবা এটা যে আধৰুৱা লাগে হাতখন জেতুকা নল'লে হাতখন উকা উকা লাগে বিহু বহাগ বিহুটোত তেনেধৰণে আপোনাৰ জবা ফুল জবা ফুলে আপোনাৰ চুলিত লগালে চুলিখিনি আপোনাৰ ভাল কৰে বহুতো গুণ আছে জবা ফুলৰ নিম গছ নিম গছে আপোনাৰ বায়ুখিনি বিশুদ্ধ কৰে আৰু নিম নিম পাত খাব পাৰি পেটৰ কাৰণে ভাল ছালৰ কাৰণে চুলিৰ কাৰণেও ভাল বিভিন্ন ধৰণৰ উদ্ভিদ হওক বা শাকজাতীয় উদ্ভিদ গছ বহু ফল মূল বিভিন্ন ধৰণৰ আছে বিভিন্ন ধৰণে আমি সেইখিনি সংৰক্ষণ কৰিব লাগে আৰু বিভিন্ন ধৰণে তাক প্ৰতিপাল কৰি সংৰক্ষণ কৰি ৰাখিব লাগে